এক পাঁচ দুহেজাৰ ন সাত বাৰ দুহেজাৰ একৈছ ন বাৰ দুহেজাৰ সাত একৈছ ন দুহেজাৰ পাঁচ আঠ চাৰি দুহেজাৰ চাৰি